হেল্ল' অঁ কওকচোন হয় হয় অঁ কওকচোন

হয় আমি ঘৰ হয় আমি ঘৰতে পোহো নিজে কাটি বৈ কাপোৰ বিক্ৰী কৰোঁ এৰী ধৰক মুগা তেনেকৈ ঘৰতে আমাৰ পলু পুহি মুগা হেৰি কৰি পিনে কাটি কাপোৰ বৈ বিক্ৰী কৰা হয় সূতাটো কাটি তাৰপৰা অঁ ঠিক আছে হ'ব